মই মাৰ ঘৰলৈ গৈ ভাল পাওঁ ল'ৰাটো তাতে তাতে থাকে গৰম বন্ধত প্ৰায় ঘৰলৈ যাওঁ তাত ঘৰৰ আত্মীয় মানুহ আহে মাহী পেহী সকলো ভন্তি বা সকলো আহে লগতে তাহাঁতৰ লগতো এসাঁজ ভালকৈ খাওঁ ঘৰত ভাল লাগে থাকি মাছ মাংস ধুনীয়াকৈ বনাই কৰি খোৱাই আমাক ল'ৰাটোও গৰম বন্ধত বাৰু তাতে থাকে এনেই যাবলৈ নাপাওঁ সেইকাৰণে গৰম বন্ধতে যাওঁ বন্ধ পালেই ঘৰলৈ যাওঁ থাকি ভাল লাগে মায়ে ধুনীয়াকৈ বনাই কৰি খোৱাই ঘৰৰ মানুহ লগ পাওঁ অকণমান হাঁহি ধেমালি কৰোঁ ভণ্টি দাদাসকলৰ লগত অকণমান খেলোঁ হাহোঁ কথা পাতোঁ মাহী পেহী সকলো আহে একেলগতে এসাঁজ ধুনীয়াকৈ বনাই কৰি আমি সকলোৱে মিলিজুলি খাওঁ প্ৰায়ভাগ ঘৰলৈ যাবলৈ নাপাওঁ সেইকাৰণে গৰম বন্ধ মাহতে গৈ কেইদিনমান থাকি আহোঁ ল'ৰাটোৰ লগত অকণমান থাকোগৈ কেইদিনমান ভাল লাগে তাতে মায়ে ধুনীয়াকৈ সেইকেইদিন খুৱাই বোৱাই ধুনীয়াকৈ ৰাখে ইটো সিটো আনি কৰি দিয়ে ভালকৈ বনাই কৰি তেনেকৈ খাই কৰি এসাঁজ ধুনীয়াকৈ মাঘৰত খাই কৰি তাতে থাকোঁ কেইদিনমান ভাল লাগে তাত থাকি কৰি ঘৰত থাকি ভাল লাগে প্ৰায়ভাগ সেয়াই আৰু